মোৰ ঘৰত বনোৱা অসমীয়া থলুৱা খাদ্য খুবেই প্ৰিয় আলু পিটিকা পোৰা মাছ লগত খৰিচা আৰু পইতা ভাত মাটিৰ দালি আৰু গাহৰি মাংসৰ সৈতে বনোৱা লাইশাক আৰু গাহৰি মাংসৰ সৈতে খৰিচা দিলেও বহুত ভাল লাগে আৰু হাঁহ আৰু কোমোৰা অথবা কুকুৰা মাংসৰ জোল আৰু কলডিলৰ লগত পাৰৰ মাংস পচলাসমূহ খুব প্ৰিয় সেউজীয়া শাক পাচলি যেনে লফা পালেং শাকো মোৰ বহুত প্ৰিয় এই এই সকলোবোৰ ঘৰত বনালে মই বেছি সোৱাদ পাওঁ খাই ভালপাওঁ আৰু চাটনি ধৰক পুদিনা আম টেঙা লগত বনালে মোৰ বহুত ভাল লাগে